কলা আৰু শিল্পকলাৰ কাপোৰৰ সামগ্ৰী যেনেকৈ বিহু বিহুত বিহুত কাপোৰৰ এই ছোৱালীবিলাকে পৰি মুগা ৰিহা পৰিধান কৰে আৰু ৰঙা ব্লাউজ আৰু মুগা ৰিহা আৰু ৰঙা ব্লাউজ পৰিধান কৰে ল'ৰাবিলাকে ধুতি ধুতি পিন্ধে তাৰপিছত ধুতি ওপৰত কুৰ্তা পৰিধান কৰে তাৰপিছত ককালত টঙালি এখন থাকে মূৰত পাগুৰি এটা থাকে তাৰপিছত শিল্পকলাৰ কাপোৰৰ ওজাপালি ওজাপালিটো ধু ওজাপালিটো ধুতি ধুতি থাকে তাৰপিছত আৰু পাইজামা এটা পৰিধান কৰে তেওঁলোকৰ মূৰত এটা পাগুৰি থাকে সেইটো ৰজাঘৰীয়াৰ কিবা আগৰ দিনৰপৰা চলি অহা তেনেকুৱা তাৰপিছত